অঁ কওকচোন অঁ হয় হয় কওকচোন

অঁ হয় নেকি অঁ কওকচোন বাৰু কি কি লাগিছিলে আপোনাক

ৰ'ব দেই এক মিনিট মই নোট কৰি গৈছোঁ আপুনি কৈ যাওঁক প্ৰথমৰপৰা কৈ যাওক কওকচোন

অঁ

অঁ অঁ আৰু ধনিয়া নেমু জলকীয়া এইবিলাক আদা

অঁ অঁ ঠিক আছে বাৰু অঁ ঠিক আছে এতিয়া বস্তুখিনি কেতিয়া লাগে আপোনাক মানে কোন সময়ত লাগে কাইলৈ লাগিছিলে অঁ অঁ নিবলৈ আহিবনে বস্তুটো মই পঠিয়াব লাগিব

অঁ অঁ ঠিক আছে বাৰু আপুনি এড্ৰেছটো মোক এইটো নাম্বাৰতে হোৱাটছ আপ কৰি দি দিব মই তেতিয়া মোৰ ল'ৰাজনক পঠাই আমাৰ লোকেচনটো পঠাই দিলে হ'ব মই ল'ৰাজনৰ হাতত বস্তুখিনি পেক কৰি কিনি পঠাই দিম হ'ব

আপোনাৰ যিটো সুবিধা হয় যদি গুগুল পে' কৰাৰ সুবিধা আছে কৰি দিব পাৰে নহ'লে ল'ৰাজনৰ হাতত দি পঠালেও একো আপত্তি নাই আপুনি হিচাপটো মই পঠাই দিম পাছত ভালকৈ হিচাপ কৰি অঁ ঠিক আছে বাৰু দিয়ক অঁ হ'ব হ'ব অঁঁ ঠিক আছে বাৰু হ'ব ৰাখিছোঁ